আচলতে আমাৰ জিলাখনত আচলতে শিক্ষা নিযুক্তি বুলি ক'লে আচলতে যি আমাৰ চৰকাৰে যি প্ৰতিষ্ঠানবোৰ আছে শিক্ষা প্ৰতিষ্ঠানবোৰ স্কুলে হওক বা কলেজ হওক তেওঁলোক আচলতে তাতে পৰ্য্যাপ্ত পৰিমাণৰ আচলতে শিক্ষক নাই আচলতে শিক্ষকৰ অভাৱ আৰু শিক্ষা ব্যৱস্থা ইমানেই অনুন্নত যে আন্তঃগাঠনি আচলতে পৰ্য্যাপ্ত পৰিমাণৰ নাই যি স্কুলত আচলতে বা কলেজবোৰত যি এটা উন্নত লাইব্ৰেৰী লাগে লাগে বা ডিজি ডিজিটেল ক্লাছৰুম লাগে তেনেকুৱা আচলতে ক্লাছৰুম বৰ্তমানলৈকে গঢ়ি উঠা নাই আৰু নিযুক্তি আৰু নেতৃত্ৱৰ ক্ষেত্ৰত যুৱচামে সন্মুখীন হোৱা মূখ্য প্ৰত্যাহ্ৱানসমূহৰ বিষয়ে আচলতে ক'বলৈ গ'লে আচলতে বৰ্তমান সময়ত আচলতে বহুত ল'ৰা ছোৱালী এতিয়ালৈকে উচ্চ ডিগ্ৰীধাৰী লাভ কৰিও কিন্তু বৰ্তমান কোনোধৰণৰ তেওঁলোকে এতিয়ালৈকে চৰকাৰী চাকৰি আচলতে পাবলৈ সক্ষম হোৱা নাই যাৰ ফলত তেওঁলোকে হতাশ হৈ কিনে তেওঁলোকে বহিঃৰাজ্যলৈ যাবলৈ বহিঃৰাজ্যলৈ যাবলৈ যাব যাবলগীয়া হৈছে যাৰ ফলত তেওঁলোকে উচ্চ ডিগ্ৰী বা লাভ কৰিও আচলতে তেওঁলোকে কম দৰমহাপ্ৰাপ্ত কিছুমান বেচৰকাৰী চাকৰি তেওঁলোকে কৰিবলগীয়া হৈছে যাৰ ফলত তেওঁলোকৰ পৰিয়াল চলাবলৈ আচলতে এক অসুবিধাৰ সন্মুখীন হ'বলগীয়া হৈছে যাৰ ফলত আচলতে গোটেই আচলতে এক ইয়াৰ আচলতে এই যি নিযুক্তি আৰু নেতৃত্ৱৰ ক্ষেত্ৰত যি নিৰ্বাচনৰ সন্মুীন হৈছে সমস্যা এই সমস্যাই যাতে সমগ্ৰ সমাজখনতে এক আচ আচলতে এক বিৰূপ প্ৰভাৱ পেলাইছে আৰু ইয়াৰ ফলত আচলতে সুযোগ আচলতে যি সুযোগ আচলতে যি সুযোগ তেওঁলোকে পাব লাগিছিল তেওঁলোকৰ যোগ্যতা অবিহনে যোগ্যতা আচলতে তেওঁলোকে যোগ্যতা যোগ্যতা যোগ্যতা থকা তেওঁলোকৰ যি সুযোগ পাব লাগিছিল সেই সুযোগ আচলতে পাবলে সক্ষম হোৱা নাই তেওঁলোকে আচলতে ইয়াৰ ফলত আচলতে অসমৰ যুৱচাম আচলতে বিপথে তেওঁলোকে সন্মুখীন বিপথে আচলতে পৰিচালিত হৈছে যাৰ ফলত তেওঁলোকে সেয়া যে পাবলগীয়া যি সুযোগ সুবিধা ইয়াৰ পৰা বঞ্চিত হৈছে আৰু আচলতে তেওঁলোকে এক আচলতে এক মানে অভৱিষ্যতমুখী এটা জীৱনলৈ তেওঁলোকে গতি কৰিছে তেওঁলোকৰ ভৱিষ্যতৰ আচলতে কোনোধৰণৰ নিৰাপত্তা নাই ভৱিষ্যতৰ প্ৰতি আৰু সমগ্ৰ জিলাখনতে আচলতে এনেধৰণৰ কিছুমান মানে কিছুমান অসামাজিক কিছুমান কামত সমাজত আচলতে যুৱশক্তিয়ে হাত দিয়ে যাৰ ফলত তেওঁলোকে আৰু তেওঁলোকে নিজৰ ভৱিষ্যত অন্ধকাৰলৈ ঠেলি দিছে